হেল্ল' অ বাইদেউ হেৰি দোকান কেতিয়া খুলিব আপোনাৰ আজি নুখুলিব মোৰ মানে কাপোৰ দুযোৰমান চিলাবলগা আছিল কাপোৰখিনি আপুনি কেতিয়া দিব পাৰিব

যিমান পাৰে সোনকালে দিব লাগিছিল আৰু পূজাৰ আগতে লাগিছিল

সোনকালে নোৱাৰিব ঠিক আছে কাপোৰৰ জোখটো কেতিয়া দিব যাম মই অ দোকান কেইটাৰ পৰা কেইটালৈ খোলা থাকে ৰাতি আঠাটালৈ ঠিক আছে মই গধূলি পাঁচটামান বজাত পোৱাকৈ গ'লে হ'ব

ছাৰ্টৰ কাপোৰটো মোৰ ফালৰ পৰা দিলে কিমানকৈ ল'ব চিলোৱা অ মানে ছাৰ্টটো এটা সৰু কৰিবলগা আছিল

ঠিক আছে মই যাই আছোঁ দিয়ক